হেল্ল' অঁ কওক দাদা অঁ আছে কল মালভোগ কল আছে আপোনাৰ আৰু আৰু আৰু আৰু দুটা মোৰ তাতে আছে আম আছে আপেল আছে কি লাগিব কেজি ভাল যিটো আম মিঠাটো পাব সেইটো হ'ব আশী টকা

মালভোগ কলৰ আশী টকা ভালটো আৰু অলপ ডাঙৰ চাইজৰটো ভাল ল'ব আশী টকা আপেলৰ দাম এশ আশী টকাকে পৰিব অঁ কাশ্মীৰৰটো আঙুৰটো মানে এশ বিছ টকা কেজি পাই যাব অঁ যিটো ভালটো মই যাওঁতেহে লৈ যাব পাৰিম হ'ব অঁ

অঁ প্লামটো ওলাইছে আৰু তৰমুজ আছে অঁ সেইটো কাৰণে হেৰি হয় অঁ ঠিক আছে অঁ ঠিক আছে জামুকো ওলাইছে জামুকৰ দামটো অলপ বেছি আৰু

দামটো অলপ বেছি এতিয়া জামুকৰ পঞ্চাশ টকা পোৱা লাগি আছে অঁ ঠিক আছে ঠিক আছে বাৰু অঁ হ'ব হ'ব ঠিক আছে